অ হয় হয় অতুলদা নহয় জানো অ

বহুত বেয়া এতিয়া বহুত মানে কি মই যিমান খেতি ওলাইছোঁ নহয় এটা মানে মোটামুটি যদি দুই তিনি কেজি বেয়া ওলায় তাতে আৰু এতিয়া মানে কি সেনেকৈ আৰু দামবিলাকো বঢ়াব লগা হৈছে না এতিয়া তুমিতো জানাইচোন তুমি নিজেই বিক্ৰী আছা তুমি জানাই

বুজি নাপায় আৰু আজিকালি ভাড়া বাঢ়িছে এতিয়া যিমানখিনি আগতে আছিলে ন' এতিয়া মোৰ আৰু দুই হাজাৰ টকা বঢ়াইছে সেইটো সেইটো কাৰণে মই দামটো অলপ বঢ়াব লগা হৈছে কিন্তু ক'ৰবাত যদি এতিয়া ফুটপাথত যদি কোনোবাই দোকান দিছে তাত অলপ কম ৰেটটোতো অলপ কম হ'বই সেইটো হেৰি কৰিলেতো নহব ন' হয়নে নহয় হ সেই কাষ্টমাৰবিলাকে বুজি নাপায় খালী কমপ্লেইন খালী কমপ্লেইন মই এতিয়া বিক্ৰীবয়ে পৰা নাই আৰু সেই কমপ্লেইনৰ ফলত কিছুমানে নিনিয়ে আৰু নিনি পেলাই আৰু বেছি বস্তু বেয়াহে হৈ যাই আছে তাকে ভাবিছোঁ এতিয়া কি কৰোঁ কি নকৰোঁ দোকানখন দি পেলাই এতিয়া মানে চলিবৰে টান হৈছে কি ক'বা আৰু আৰু আৰু কেইটামান অ সেইটোতো আৰু কিছুমান এনেকুৱা কাষ্টমাৰ আহে আপেলবিলাক টিপি টিপি চায় আ সেইটোতো আৰু মানে দাগী হৈ যায় দাগী হৈ যায় সেইটো আৰু বেলেগ কাষ্টমাৰে কিয় ল'ব কাষ্টমাৰে মানে ইমান জালা দিয়ে ন' এতিয়া মানে বেছি জালা হৈছে কাৰণ দামটো বঢ়োৱা কাৰণে বেছি বেছি আৰু আমাক মানে বাহ কৰিকেনে কামটো কৰিছে আগতে সেনেকুৱা নাছিলে এতিয়া বহুত হৈছে মই তাকেই ভাবিছোঁ মইতো ঘৰতো এতিয়া আজিকালিতো এই বন্ধন লৈ পেলাই বহুত লোকচান খালোঁ মানে লকডাউনতো বহুত লোকচান হৈ গ'ল হৈ যোৱা কাৰণে ধাৰ চাৰ লাগিছিলে এতিয়া মানে কি সেইবিলাক কৰিও এতিয়া মানে কেনেকৈ বন্ধননো কি কৰোঁ মই সেইটোৱে ভাবি নেপাওঁ এতিয়া মানে অ অ ঠিক আছে অ ঠিক আছে ঠিক আছে ঠিক আছে হ'ব দিয়া